মই ৰাতিপুৱা সদায় দৌৰিবলৈ যাওঁ প্ৰায় আপোনাৰ চাৰিটা পাঁচটা তেনেকুৱা বজাত মই দৌৰিবলৈ যাওঁ ওচৰতে ডাঙৰ ফিল্ড এখন আছে আৰু তাত বহুতো লগৰ ল'ৰা বন্ধুবৰ্গক লগ পাওঁ তেখেতলোকৰ লগত দৌৰিও ভাল লাগে আগতে যদি মই দুপাক দৌৰো তেখেতলোকৰ লগত সমানে দৌৰি থাকিলে মইতো তিনি চাৰি পাক পাঁচ পাক তেনেকৈ দৌৰিব পাৰোঁ গাটো ইমান ভাল লাগে পাতলা পাতলা হৈ যায়

তেখেতলোকৰ লগত দৌৰি থাকোঁ দুই এষাৰ মাজে মাজে দুই কথাও কওঁ বা পাতি যাওঁ আৰু মনবিলাকো ইমান পাতলা হৈ যায় ইমান ভাল লাগে ফ্ৰী হৈ যায় বন্ধুসকলৰ লগত আমি আজি গ'লো কাইলৈ আকৌ যাবলৈ মন যায় তেনেধৰণে তেনেধৰণে আমি সদায় এতিয়া দৌৰিবলৈ মন যায় আৰু দৌৰি থাকোঁ এদিন নগ'লে আমাৰ যেন বহুত কিবা এটা পাহৰিলোঁ বহুত কিবা এটা নাই কৰা এনেকুৱা এটা অনুভৱ হয় এতিয়া আমাৰ এতিয়া ফিল্ডখনত প্ৰায় আমি ছয় পাক সাত পাক কেতিয়াবা তাতকৈ বেছি হৈ যায় তেনেকৈ দৌৰি দৌৰিয়ে ফুৰোঁ আমি দৌৰি থাকোঁ ঘৰৰ পৰা ঘৰলৈ আহিলেও প্ৰথম দিনাখন কিন্তু অলপ দৌৰোতে অলপ ভাগৰ এটা অনুভৱ হৈছিলে ভৰি বোৰ অলপ বিষাইছিলে তাৰ পাছলে পাছলে ভৰিৰ বিষো নাইকিয়া হ'ল গাটো ইমান পাতলা ইমান ফ্ৰী হৈ গ'লো ইমান ফ্ৰী হৈ যে নিজে অনুভৱ কৰিব নোৱাৰি তাৰমান ইমান ভাল লাগে দৌৰি থাকিলে সেইটো কাৰণে আমি এতিয়া সদায় দৌৰোঁ গোটেই ল'ৰাখিনিও আহে প্ৰায় আমি দছ বাৰজনমান ল'ৰাই ৰেগুলাৰ আমি দৌৰি থাকোঁ দৌৰি দৌৰি গোটেইজনে লাষ্টত দৌৰিয়া দৌৰা শেষ হোৱাৰ পাছত গতিকে যেনে আমি কথা পাতোঁ যে কাইলৈ আমি আৰু দুপাক বেছিকৈ দৌৰ মাৰিম তেনেধৰণে

এতিয়া আমাৰ কিছুমান ল'ৰা যিবিলাক ল'ৰাই দৌৰিবলৈ নাহে তেখেতলোকক মই কওঁ এ কাইলৈ ফিল্ডলৈ আহিবা কাইলৈ দৌৰিম দৌৰি ইমান ভাল লাগে চবেই লগ লাগিম তোমালোকৰ লগত দুই এষাৰ কথাও পাতিম তেখেতলোকে তেতিয়া কয় কিমান টাইমত আহিবা তেতিয়া আমি মই কওঁ চাৰি পাঁচ বজাত আমি ফিল্ডটোত পাই যাওঁ ফিল্ডত আহিবা

কিছুমানে দৌৰে কিছুমানে অন্যান্য কিছুমান শাৰীৰিক চৰ্চা কৰে ব্যায়াম কৰে আমি কিন্তু অকল দৌৰোহে মোৰ দৌৰি ভাল লাগে সেইকাৰণে মই দৌৰোঁ আৰু আজিকালি এনেকুৱা এটা হৈ গ'লে এদিন নদৌৰিলে কিবা হাত ভৰিবোৰ নি কিবা নিজকে কিবা হেৰি যেন লাগে বিষয় বিষয়াহে অনুভৱ হয় দৌৰি থাকিলে ভাল লাগে কিন্তু এতিয়া ভাগৰো তেনেকুৱা ইমান আমাৰ অনুভৱ নহয় দৌৰি থাকিলেও তেনেধৰণে আমি লগ বন্ধুৰ লগত সদায় খেলা ধূলা কৰি থাকোঁ দৌৰি থাকোঁ আৰু মই এতিয়া ভাবিছোঁ আগতে যদি মই সাত পাক মাৰিছিলোঁ কাইলৈৰ পৰা দছ পাক দছ পাক দৌৰিম বুলি মনতে এটা কল্পনা কৰিছোঁ লগৰকেইজনক কৈছোঁ তোমালোকে এৰি নিদিবা আমি কাইলৈ পৰা দছ পাক দছ পাক দৌৰ মাৰিম তেতিয়া আমাৰ বহুত ভাল লাগিব গাৰ যেতিয়া আমাৰ শৰীৰৰ শৰীৰটো গৰম হৈ যাব গৰম হৈ যায় তেতিয়া আৰু দৌৰিবলৈ মন যায় আৰু দৌৰো দৌৰো লাগে তেনেকৈ তেনেধৰণে আমি দৌৰি আছোঁ দৌৰি থাকিমো দৌৰি থাকিলে আমাৰ শৰীৰটোৰ কাৰণেই ভাল বুলি ভাবোঁ সেইকাৰণে আমি একচুৱেলি ভালো বাৰু কাৰণ আমাৰ যিবিলাক মাংস পেশীবিলাক কিছুমান এতিয়া হেৰি হৈ আছে ধৰি লওক ক'ৰবাত বা তেজেই হওক বা ক'ৰবাত কিবা এটা হওক গোট মাৰি থাকিলেও বা ধৰি লওক দকা মাৰি থাকিলেও সেইবিলাক দৌৰি থাকিলে মাথন ফ্ৰী হৈ যায় ভাল লাগি যায় তেতিয়া এতিয়া কাইলৈ আৰু দুজনমান অহা কথা আছে লগৰ বন্ধু ওচৰৰে ল'ৰা তেখেতলোকে আমাৰ লগত কৈছে কাইলৈ যাম দৌৰিবলৈ মই বোলো আহিবা এতিয়া ঠাণ্ডা ছিজনত এনে দৌৰিও ভাল লাগে ঠাণ্ডা হওক বা গৰম হওক বা গৰমতো দৌৰি ইমান বেয়া নালাগে বাৰু ধৰি লওক প্ৰথম অৱস্থাতে গৰম লাগে তাৰপিছত অনুভৱ কৰিব নোৱাৰা হৈ যাওঁ সেইকাৰণে মই দৌৰিলে দৌৰ ইয়ে মই ভাল পাওঁ আৰু দৌৰ মাৰি থাকিলে আমাৰ দেহাৰ কিছুমান বীজাণুমুক্তখিনি আমাৰ ডাঙৰ ওলাই আহে কাৰণে শৰীৰটো বহুতখিনি ভাল কৰি ৰাখে বেমাৰ আজাৰ পৰাও বহুতখিনি অকণমান পাবলগীয়া হয় দৌৰি থাকিলে এইটো কাৰণে যিমান পাৰোঁ দৌৰিব লাগে বা দৌৰিম বুলি ভাবিছোঁ বা দৌৰি আছো বৰ্তমান আৰু দৌৰি থাকিমো এইটোকে

দৌৰাৰ কথা কাৰণে মই এইটোকে কওঁ ল'ৰা হওক বুঢ়া হওক ৰেগুলাৰলি যেতিয়া নেকি মানুহে দৌৰি থাকে সেই ল'ৰাজনৰ হওক বা সেই বুঢ়াজনৰ হওক কেতিয়াও অন্য ৰোগে কিছুমান আমাক এটেক কৰিব নোৱাৰে বা ধৰি লওক আমাক হেৰি কৰি ল'ব নোৱাৰে সেইটোকাৰণে মই দৌৰাৰ অভ্যাসটো কৰিব বিচাৰোঁ সকলোকে কৰিবলৈ কওঁ চবেই দৌৰক গাবিলাক পাতল ৰাখ দৌৰি থাকিলে সকলোৰে দেহা মনো ভাল লাগি থাকে মনবিলাকো ভাল হয় আৰু সকলোকে দৌৰিবলৈ অনুভৱ কৰোঁ